খেল ধেমালিৰ জৰিয়তে মানুহৰ শাৰীৰিক উৎকৰ্ষ সাধন হয় খেল ধেমালি হৈছে শৰীৰ চৰ্চাৰ উৎকৃষ্ট মাধ্য়ম খেল ধেমালিয়েই শাৰীৰিক আৰু মানসিক শক্তি প্ৰদান কৰি মানুহৰ জীৱনী শক্তি বৃদ্ধিত সহায় কৰে মানুহৰ জীৱনৰ বিকাশ সাধনত আৰু গুণগত মানৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায় সেইয়েহে মানুহে ল'ৰালিৰে পৰা খেল ধেমালিৰ লগত জড়িত হৈ জীৱনটো অতি সুন্দৰভাৱে অতিবাহিত কৰিবলৈ যত্নপৰ হোৱা উচিত যাৰ ফলত জীৱনৰ উন্নতি সাধনৰ ইত উন্নতি সাধনত ইতিবাচক প্ৰভাৱ বিস্তাৰো কৰে